গ্ৰাম্য়াঞ্চল লোকসকলৰ তেওঁলোকৰ সম্প্ৰদায়ৰ মাজত খেলা খেলৰ গুৰুত্বৰ বিষয়ে ক'বলৈ ওলাইছোঁ যেনে খেলবিলাক হৈছে লুডু ক্ৰিকেট ভলীবল বাস্কেটবল কাবাডী কেৰম আদি এতিয়া কাবাডীত ছটা ছটাকৈ বাৰজন মানুহ থাকে আৰু তাত দুফালে ভগোৱা হয় দুভাগকৈ এতিয়া এই এটা পাৰ্টীৰ এজন মানুহে আনজনক ক্ৰছ লাইনৰ ইফালে গৈ পেলাই চুুই পেলাই আহিব লাগে যদিহে চুুই পেলাই আহিব নোৱাৰে তেনেহ'লে তেওঁ বাহিৰ হৈ যাব তেনেকেই ক্ৰিকেটত বেট এখন থাকে আৰু বল এটা থাকে অ'প'নেণ্ট পাৰ্টী এটাই বলটো দিব আৰু আৰু ইটো পাৰ্টীয়ে বলটো পিটিব লাগিব ইমানেই